লখিমপুৰ জিলাখনৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱা উদ্যোগ বুলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে লখিমপুৰ জিলাখনত বহুতো চাহ বাগিচা আছে ডিজু চাহ বাগিচা দলৌহাট চাহ বাগিচা আনন্দ চাহ বাগান কেইবাখনো এনেকুৱা ডাঙৰ চাহ বাগান আছে তাৰ উপৰি আজিকালি লখিমপুৰৰ বিভিন্ন ঠাইত সৰু সৰু চাহ বাগান খুলি কৃষকসকলে স্ব নিৰ্ভৰ হ'বলৈ চেষ্টা কৰিছে তাৰপাছতে যদি আমি আন এটা তেনে ব্যৱসায়ৰ কথা ক'বলৈ যাওঁ সেইটো হৈছে মুগা পালন মুগাপালন মানে অকল মুগা পোহাৰ কথাই কোৱা নাই মুগা পাত পলু এড়ী পলু এইবোৰ পঢ়ি তাৰ পৰা সূতা কাটি সূতাৰো ব্যৱসায় কৰে পলুৰো ব্যৱসায় কৰে সঁচৰ বাবেও ব্যৱসায় কৰে আৰু সূতা কটাৰ পাছত যি লেটা থাকি যায় সেই লেটাও মানুহে খাবৰ কাৰণে বা ৰেষ্টুৰেণ্টবোৰে কিনি নিয়ে তাৰপাছত সেই সূতা কটাৰ পাছত সূতাখিনি ব্যৱসায় হয় সূতা বিক্ৰী কৰি তাৰপাছত যদি কাপোৰ বয় কাপোৰ ব্যৱসায় হয় ভাল ব্যৱসায় সেয়াও লখিমপুৰৰ এটা তাৰপাছত আৰু আন কিছুমান সৰু সুৰা ব্যৱসায় আছে যিবোৰে জিলাখনৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলায় তাৰে ভিতৰত আমি জানোৱে লখিমপুৰ জিলাখন এখন কৃষিভিত্তিক জিলা ইয়াৰ অৰ্থনীতি কৃষিৰ ওপৰতে নিৰ্ভৰশীল জিলাখনৰ দুইখন নদীৰ পাৰৰ বিশেষকৈ মিচিংসকলৰ মাজত সৰিয়হ খেতি কৰাৰ এটা প্ৰৱণতা আছে তেওঁলোকে যিহেতু বাকী ধানৰ খেতি কৰিব নোৱাৰে বাৰিষা কালত খৰালি হোৱাৰ লগে লগে তেওঁলোকে তাত সৰিয়হ মাহ এই জাতীয় শস্যবোৰৰ খেতি কৰে তাৰপাছতে আন অঞ্চলবোৰত যিবোৰ ঠাইত ধানৰ খেতি হয় তাত ধানৰ খেতি প্ৰচুৰ পৰিমানে হয় আৰু সেই বস্তুবোৰ কৃষিজাত সামগ্ৰীবোৰ জিলাখনৰ পৰা অন্যান্য ঠাইলৈ বিক্ৰীও কৰা হয় তেনেদৰে কৃষিজাত সামগ্ৰীৰ ব্যৱসায়টোৱেও জিলাখনৰ অৰ্থনীতিত যথেষ্ট অৰিহণা আগবঢ়ায় তাৰপাছত আনহাতে যদি চাবলৈ যাওঁ তেতিয়াহ'লে জিলাখনত যথেষ্ট পৰিমাণৰ পশুপালনৰ লগত জড়িত ব্যৱসায় আছে জিলাখনত সৰু বৰ কেইবাখনো কুকুৰা হাঁহ ছাগলী আদি পোহা ফাৰ্ম দেখিবলৈ পোৱা যায় সেই ফাৰ্মবোৰে যি পশুপালনৰ দ্বাৰাই লখিমপুৰ জিলাখনৰ অৰ্থনীতিত বিকাশত অৰিহণা যোগাই আহিছে তাৰপাছত আন ব্যৱসায় বুলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে সেৱাখণ্ডৰ লগত জড়িত ব্যৱসায়বোৰেও জিলাখনৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে সেৱা খণ্ড মানে আমাৰ ধৰি লওক এই যাতায়তৰ ক্ষেত্ৰতে পৰিৱহন সেৱাৰ যি ব্যৱসায় সৰু গাড়ীৰ পৰা আৰম্ভ কৰি ডাঙৰ গাড়ীলৈকে টাউনৰ পৰা গাঁৱৰ মাজলৈ যাবৰ কাৰণে সৰু গাড়ী পোৱা যায় সেই গাড়ী চলায়ো বিভিন্নজন তেনে কামত নিয়োজিত হৈ আছে তেওঁলোক আৰ্থিকভাৱে স্বচ্ছল হৈছে লগতে জিলাখনৰ অৰ্থনীতিলৈয়ো অৰিহণা আগবঢ়াইছে আনহাতে অসমৰ অন্যান্য প্ৰান্তলৈয়ো জিলাখনৰ পৰা ডাঙৰ গাড়ী যেনে বাছ নাইট ছুপাৰ আদি চলে সেই সেৱাবিলাকৰ লগত জড়িত লোকসকলেও জিলাখনৰ অৰ্থনীতিলৈ অৰিহণা আগবঢ়াইছে আন সেৱা খণ্ড বুলি ক'লে স্বাস্থ্যসেৱা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত জিলাখনত কেইবাখনো প্ৰাইভেট নাৰ্ছিং হোম বা হস্পিটেল আছে সেই প্ৰাইভেট নাৰ্ছিং হোম আৰু হস্পিতালবোৰৰ ব্যৱসায়েও জিলাখনৰ অৰ্থনীতিলৈ যথেষ্ট পৰিমাণৰ অৰিহণা আগবঢ়াইছে অৰ্থনীতি চহকী কৰাত তেনেদৰে জিলাখনৰ বিভিন্ন প্ৰতিষ্ঠানে জিলাখনৰ অৰ্থনীতিক চহকী কৰিছে